অঁ প্ৰজ্ঞান অঁ এই মই মানে অহা সপ্তাহৰ সোমবাৰে কাজিৰঙালৈ যাম বুলি ভাবিছিলোঁ তাকে অলপ ফটোগ্ৰাফী কৰিবলগীয়া আছিলে তুমি যদি ফ্ৰী আছে তোমাকো লৈ যাম বুলি ভাবিছিলোঁ এনেই ধৰা আমি নমান বজাত ওলাই দিম বুলি ভাবিছিলোঁ এতিয়া তুমি ফ্ৰী আছানে নাই

অঁ খালি তাৰিখটো এঘাৰ তাৰিখ দেই মানে কনফাৰ্মকৈ হয় কনফাৰ্মকৈ কৈ দিলে ভাল আৰু নমান বজাত পাৰিবা নহ্ অঁ ঠিক আছে তেনেহ'লে মই বেলেগক কণ্টেক্ট নকৰোঁ অঁ ন তাৰিখে এঘাৰ তাৰিখে লগ পাম নমান বজাত নহয় জানো অঁ ঠিক আছে লগ পাম বুলি আশা ৰাখিলোঁ অঁ অঁ ঠিক আছে হ'ব দিয়া